বৰ্তমান সময়ত অতিমাত্ৰা স্ক্ৰিন টাইমৰ কাৰণে শিশুসকলে খেলবোৰ নেখেলা হৈছে হয় কাৰণ বৰ্তমান সময়ত শিশুসকল মোবাইলৰ ওপৰত বহুত গুৰুত্ব দিয়ে মোবাইলত অত্যাধুনিক গেম খেলা আছে যিবোৰক সিহঁতে খেলি ভাল পায় বা টাইমবিলাক মোবাইলক দিয়ে এতিয়া এই শিশুসকলক খেলা ধূলাৰ প্ৰতি উৎসাহিত কৰিবলৈ অভিভাৱকসকল আৰু উৎসা অভিভাৱকসকলে উৎসাহিত কৰিব লাগিব যেনে মোবাইলৰ পৰা আতঁৰাই ৰাখিব লাগিব মোবাইলৰ গেম খেলাৰ পৰা যিমান টাইম সময়বোৰ নষ্ট হৈছে সেইসমূহ সময়ৰ বা যিবিলাক শিশুসকলৰ মানসিক মানসিক ভাৱে যিবিলাক দূৰ্বল হৈ গৈ আছে সেইবিলাকৰ পৰা অভিভাৱকসকলে আতঁৰাই আনিব লাগিব আৰু মোবাইল বা স্ক্ৰিন টাইমৰ স্ক্ৰিন টাইমৰ খেলবোৰৰ পৰা আতঁৰাই আনিব লাগিব আৰু এইসমূহ কৰিব পাৰিব অভিভাৱকসকলে অভিভাৱকসকলে এই মোবাইলৰ পৰা আতঁৰাই শিশুসকলক কেনেদৰে আমাৰ গাঁৱৰ খেলবোৰ যেনে কাবাডী হওক বা অন্যান্য যিবিলাক খেল খেল আছে বা ফুটবলেই হওক সেইবিলাকৰ প্ৰতি উৎসাহিত কৰিবৰ কাৰণে ল'ৰা ছোৱালীবোৰক মোবাইলৰ পৰা আতঁৰাই ৰাখিব লাগিব